পাকঘৰ আৰু শৌচাগাৰত এন্দুৰ জাতীয় প্ৰাণী পঁইতাচোৰা আদি আতংকৰ পৰা ৰক্ষা পাবলৈ সচৰাচৰ ছফাকৈ ৰখাটো চবচে বেষ্ট উপায় ছফাক ৰাখিলে এই ধৰণৰ পোক পৰুৱাবিলাক নাহে আৰু যদি আহে আমি সেই এই ধৰণৰ কিছুমান স্প্ৰেজাতীয় বস্তু আছে যি স্প্ৰে কৰি দিওঁ নহ'লে কিবা ৰেড লাইন দিব পাৰি এটা ৰেড লাইন দিলে ওপৰেদি গ'লে নেক্স দিনাখন ৰাতিপুৱা বাগৰি পৰি থকা দেখা পাওঁ গতিকে বিভিন্ন প্ৰকাৰে ইয়াৰপৰা মুক্তি পাব পাৰি বজাৰত আজিকালি উপলব্ধ বহুত বস্তু এই ধৰণৰ পোক পৰুৱাৰ পৰা দূৰত থাকিবৰ কাৰণে সচৰাচৰ পাকঘৰত বাথৰুমত ষ্ট'ৰ ৰুমত দেখা যায় এইবিলাকৰ উৎপাত খোৱা বস্তুৰ ওপৰত বহি পেলাই তাণ্ডৱ কৰে এতিয়া খোৱা বস্তুৰ ওপৰতটো ৰেড লাইন দিব নোৱাৰি স্প্ৰেও মাৰিব নোৱাৰি গতিকে খোৱা বস্তুবিলাক সচৰাচৰ ঢাকন দি পেলাই থ'লে ভালে থাকে বা খোৱাৰ উপযোগী হৈ থাকে আৰু থোৱাটো ভাল তেতিয়া কলেৰা ডায়েৰীয়া এই ধৰণৰ বস্তু বেমাৰৰ পৰা দূৰত থাকিব পাৰি বেমাৰ হ'লে যেনেকৈ ঔষধ খাওঁ এই পোক পৰুৱা হ'লেও ঔষধ পোৱা যায় বজাৰৰ পৰা আনি পেলাই লগালেই হ'ল